স্বাস্থ্য বীমা হৈছে এক প্ৰকাৰৰ বীমা যিয়ে চিকিৎসা খৰচৰ বিৰুদ্ধে বিত্তীয় সুৰক্ষা প্ৰদান কৰে এই চিকিৎসা হস্পাতালত ভৰ্তি ঔষধ আৰু আনুষংগিক চিকিৎসা সেৱাৰ খৰচ বহন কৰাত সহায় কৰে ব্যক্তি আৰু পৰিয়ালৰ বাবে ই অপৰিহাৰ্য সেই ক্ষেত্ৰত বিত্তীয় সুৰক্ষাহে স্বাস্থ্য বীমায়ে আকস্মিক চিকিৎসা খৰচৰপৰা বিত্তীয় সুৰক্ষা প্ৰদান কৰে আৰু যিয়ে মানে পৰিয়ালৰ সঞ্চয়ত প্ৰভাৱ পেলোৱাৰপৰা ৰক্ষা কৰে আৰু গুণগত চিকিৎসা সেৱা ই বীমা ক্ষেত্ৰ ব্যক্তিক উন্নতমানৰ চিকিৎসা সেৱা লাভ কৰাত সহায় কৰে এই ক্ষেত্ৰত মানে সহায় কৰে গুণগত চিকিৎসা সেৱাই যিয়ে স্বাস্থ্য সংকটৰ সময়ত সঠিক চিকিৎসা নিশ্চিত কৰে তাৰপৰি আহিব মানসিক শক্তি মানসিক শান্তি স্বাস্থ্য বীমাৰ ফলত চিকিৎসা খৰচৰ চিন্তাৰপৰা মুক্তি পোৱা যায় যিয়ে মানসিক শাস্তি প্ৰদান কৰে মানে স্বাস্থ্য বীমাৰপৰা আমি মানে মুক্তি মানসিক বা শান্তি লাভ কৰোঁ সেইটো কথা হৈছে পৰিয়ালৰ বাবে অপৰিহাৰ্য তাৰোপৰি আহিব দীৰ্ঘম্যাদি স্বাস্থ্য পৰিকল্পনা কিছুমান স্বাস্থ্য বীমা আঁচনিয়ে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু প্ৰতিষেধৰ ব্যৱস্থাৰ সুবিধা প্ৰদান কৰে যিয়ে দীৰ্ঘম্যাদি স্বাস্থ্য পৰিকল্পনাত মানে সহায় কৰে মানে এইকেইটা কাৰণ যে আমি আমাৰ বাবে মানে ব্যক্তি আৰু পৰিয়ালৰ বাবে ই অপৰিহাৰ্য স্বাস্থ্য বীমাটো অপৰিহাৰ্য আৰু বিভিন্ন ধৰণৰ কাৰক হ'ব পাৰে এই ক্ষেত্ৰত স্বাস্থ্য বীমায়ে আমাক বিভিন্ন ধৰণৰ এটা স্বাস্থ্য বীমা মানে হৈছে এটা বীমা কোম্পানীৰ মাজত হোৱা এক চুক্তি য'ত বীমা কোম্পানীয়ে ব্যক্তিক পৰিয়ালক বা ব্যক্তিক অসুস্থতা আঘাত বা অন্য চিকিৎসাজিত জৰুৰকালীন অৱস্থাৰ বাবে হোৱা চিকিৎসা ব্যয়ৰপৰা বিত্তীয় সুৰক্ষা প্ৰদান কৰে ই চিকিৎসক চিকিৎসাৰ খৰচ চিকিৎসালয়ত ভৰ্তি হোৱা ঔ খৰচ ঔষধৰ খৰচ আদি কভাৰ কৰে বা বিভিন্ন ধৰণৰ মানে সমস্যাসমূহ পূৰণ কৰাত সহায় কৰে স্বাস্থ্য বীমা আঁচনিয়ে বা স্বাস্থ্য বীমায়ে ব্যক্তি আৰু পৰিয়ালৰ স্বাস্থ্য অপৰিহাৰ্যৰ বহুতো কাৰণ থাকিব পাৰে যেনে বিত্তীয় সুৰক্ষা উন্নতমানৰ স্বাস্থ্যৰ সুবিধা বীমা থাকিলে ব্যক্তিৰ ব্যয়ৰ বিষয়ে চিন্তা নকৰাকৈ ভাল চিকিৎসালয়ত সেৱা ল'ব পাৰে তাৰ উপৰি মানসিক শান্তি লাভ কৰিব পাৰে স্বাস্থ্য বীমায়ে পৰিয়ালক বা ব্যক্তিক অসুস্থতা বা জৰুৰীকালীন অৱস্থাৰ সময়ত বিত্তীয় উদ্বেগৰপৰা মুক্ত কৰি মানসিক শান্তি প্ৰদান কৰে বা মানসিকভাৱে তেওঁলোকক সুস্থতা বজাই ৰাখে এই ক্ষেত্ৰত স্বাস্থ্য বীমায়ে আমাক বহুত সহায় কৰে কৰ সুবিধা বিভিন্ন ধৰণৰ বিভিন্ন কিছুমান দেশত স্বাস্থ্য বীমাৰ প্ৰিমিয়মৰ ওপৰত কৰ ৰেহাইৰ সুবিধা পোৱা যায় যিটো এক অতিৰিক্ত বিত্তীয় লাভালাভ চিকিৎসা মুদ্ৰাস্ফীতিৰপৰা সুৰক্ষা এই আমাৰ যিটো স্বাস্থ্য ব্যক্তি আৰু পৰিয়ালৰ বাবে অপৰিহাৰ্য এই ক্ষেত্ৰত কৈছে চিকিৎসা মুদ্ৰাস্ফীতিৰপৰা সুৰক্ষা লাভ কৰে চিকিৎসাৰ খৰচ ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈছে আমাৰ দেশত বিভিন্ন ধৰণৰ চিকিৎসাৰ খৰচ ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে বিভিন্ন ধৰণৰ ঔষধৰ দাম বা যিকোনো ধৰণৰ স্বাস্থ্যসেৱা আঁচনি সকলো দাম বাঢ়িছে বা বিভিন্ন ধৰণৰ কৰ বাঢ়িছে এই ক্ষেত্ৰত চিকিৎসা মুদ্ৰাস্ফীতিৰপৰা ৰক্ষা পায় স্বাস্থ্য বীমাৰ আঁচনিৰ জৰিয়তে ৰক্ষা পায় স্বাস্থ্য বীমায়ে এটা বৰ্ধিত খৰচৰ বিৰুদ্ধে সুৰক্ষা প্ৰদান কৰে তাৰোপৰি বিভিন্ন ধৰণৰ যিখিনি আমাৰ সুবিধা যিখিনি বিত্তীয়ভাৱে সুবিধা থাকে সেইখিনিক স্বাস্থ্য বীমায়ে সহায় কৰে স্বাস্থ্য বীমাই বিভিন্ন ধৰণৰ আৰু আঁচনি প্ৰদান কৰে তাৰোপৰি আমাক মানসিকভাৱে শান্তি প্ৰদান কৰে তাৰোপৰি বিভিন্ন ধৰণৰ নানা আঁচনি প্ৰদান কৰে স্বাস্থ্য বীমাৰ জৰিয়তে আমি নানা ধৰণৰ সুবিধা প্ৰদান লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰত স্বাস্থ্য বীমা ব্যক্তি বা পৰিয়ালৰ বাবে ই অপৰিহাৰ্য স্বাস্থ্য বীমাৰ জৰিয়তে আমি নানা সুবিধা লাভ কৰোঁ যেনে ঔষধৰপৰা আমি সুবিধা ঔষধ বা যিকোনো ধৰণৰ চিকিৎসালয়ত বা যিকোনো ধৰণৰ চিকিৎসালয়ত আমি সুবিধা লাভ কৰোঁ এই ক্ষেত্ৰত স্বাস্থ্য বীমা আঁচনি থাকে যদি আমি সেই সুবিধা প্ৰদান লাভ কৰিব পাৰোঁ স্বাস্থ্য বীমাৰ জৰিয়তে আমি মানে যিকোনো ব্যক্তি বা পৰিয়ালৰ বাবে সহায় সহযোগিতা আগবঢ়ায় এই ক্ষেত্ৰত স্বাস্থ্য বীমায়ে আমাক সহায় কৰে তাৰোপৰি স্বাস্থ্য বীমাৰ জৰিয়তে আমি যিকোনো ধৰণৰ খৰচ বহন বা কৰ সুবিধা আমি লাভ কৰিব পাৰোঁ স্বাস্থ্য স্বাস্থ্য স্বাস্থ্যৰ বিষয়ে আমি ভালদৰে যিখিনি সুবিধা ল'ব লাগে আমি সেইখিনি পাব পাৰোঁ স্বাস্থ্য ব্যক্তি আৰু পৰিয়ালৰ বাবে বহুত বহুতো অপৰিহাৰ্য মানে ইয়াৰ যিখিনি আমাৰ প্ৰয়োজনীয় সামগ্ৰী এখন হস্পিটেলত বা এটা এখন হস্পিটেলত যিখিনি পাবলগীয়া সুবিধা থাকে সেই সুবিধাসমূহ আমি স্বাস্থ্য আমি আমি স্বাস্থ্য বীমাৰ স্বাস্থ্য বীমাৰ জৰিয়তে লাভ কৰিব পাৰোঁ বিভিন্ন ধৰণৰ সামগ্ৰীসমূহ আমি বিভিন্ন ধৰণৰ সুবিধাসমূহ এই আঁচনিৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ স্বাস্থ্য বীমা বুলি ক'লে এক আঁচনি সাধাৰণতে এক আঁচনি এই আঁচনিৰ জৰিয়তে আমি যিখিনি দুখীয়া ব্যক্তি দুখীয়া শ্ৰেণীৰ লোকসকল থাকে বা যিকোনো ধৰণৰ পিছপৰা যিখিনি যিখিনি যিখিনি কি যিখিনি যিখিনি দৰিদ্ৰতা লোক থাকে এই লোকসকলে এই সুবিধাসমূহ লাভ কৰিব পাৰে সাধাৰণতে এই আঁচনিৰ জৰিয়তে এই বীমাৰ জৰিয়তে আমি নিজকে এটা নতুন জীৱন গঢ়ি তুলাত সহায় কৰিব পাৰোঁ স্বাস্থ্য বীমাৰ জৰিয়তে আমি সাধাৰণতে বহুতো সুবিধা লাভ কৰিব পাৰোঁ যেনেধৰণৰ যিখিনি আমি হস্পিটেলত বা চিকিৎসালয়ত যিখিনি খৰচ পাতি হয় সেই খৰচসমূহ আমি এই স্বাস্থ্য বীমাৰ আঁচনিৰ জৰিয়তে আমি প্ৰেৰণ কৰিব পাৰোঁ বা তেওঁলোকক সেই দেখুৱাব পাৰোঁ যিখিনি দেখুৱাই আমি সেই খৰচ পাতিখিনি কমাব পাৰোঁ তাৰোপৰি আমি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰোঁ এই আঁচনিৰ জৰিয়তে এই আঁচনিৰ জৰিয়তে আমি নিজকে নিজকে আমি মানসিকভাৱে শান্তি প্ৰদান কৰিব পাৰোঁ তাৰ ক্ষেত্ৰত ব্যক্তি আৰু পৰিয়ালৰ বাবে এক অপৰিহাৰ্য সাধাৰণতে মানসিক শান্তি পোৱা যায় এই বীমাৰ জৰিয়তে যিখিনি আমাৰ যিকোনো যিকোনো এটা বেমাৰ হোৱাৰ পিছত আমি যি ভয় কৰোঁ দেখুৱাবলৈ ভয় কৰোঁ টকা পইচা বেছি হয় বুলি বা বহুতো খৰচ পাতি হ'ব খৰচ হ'ব বুলি এই ক্ষেত্ৰত এই আঁচনিয়ে আমাক বহুতো সহায় কৰে বা সুবিধা প্ৰদান কৰে তাৰোপৰি আমাৰ বিভিন্ন ধৰণৰ যিকোনো এখন ডাঙৰ হস্পিটেলত দেশ ভৰ্তি হওঁতে আমি যেতিয়া ভয় কৰোঁ অঁ যেতিয়া ভয় কৰোঁ বা যিকোনো এখন চিকিৎসালয়ত চিকিৎসালয়ত আমি যেতিয়া যাওঁ তেতিয়া আমি এই আঁচনিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সুবিধা লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰত স্বাস্থ্য বীমা আঁচনি আমাক বহুতো সুবিধা প্ৰদান কৰে আৰু এই আঁচনিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সুবিধাসমূহ লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰতে ব্যক্তি আৰু পৰিয়ালৰ বাবে ই পৰিয়ালৰ বাবে এই আঁচনি এক অপৰিহাৰ্য আৰু এই আঁচনিৰ জৰিয়তে আমাক বিভিন্ন ধৰণৰ জীৱন যাপন গঢ়ি তোলাত এক সুন্দৰ জীৱন যাপন গঢ়ি তোলাত আমাক সহায় কৰিছে এটা পৰিয়াল বা এজন ব্যক্তিৰ এই ক্ষেত্ৰত যথেষ্টখিনি আমাক সুবিধা প্ৰদান কৰিছে এই আঁচনিৰ জৰিয়তে স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছোঁ আৰু এই আঁচনিৰ জৰিয়তে আমি মানসিকভাৱেও শান্তি লাভ কৰিছোঁ আৰু লগতে বিভিন্ন ধৰণৰ যিখিনি নিয়মাৱলী বা যিখিনি ধৰণ টকা পইচা খৰচ হয় সেইখিনি আমাৰ মনত আঁতৰাই আমি যিকোনো বেমাৰ হোৱাৰপৰা ৰক্ষা পাবলৈ এই আঁচনিৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ এই ক্ষেত্ৰত আমাৰ স্বাস্থ্য ব্যক্তি আৰু পৰিয়ালৰ বাবে স্বাস্থ্য বীমা আঁচনি যথেষ্ট অপৰিহাৰ্য এই ক্ষেত্ৰত আমি সদায় এই বীমা আঁচনিৰ বিষয়ে ভালদৰে জানিব লাগিব আৰু এই বিষয়ে ভালদৰে চিকিৎসালয়ত বা হস্পিটেলত আমি ভালদৰে জ্ঞান লাভ কৰিব লাগিব এই বিষয়ে এই আঁচনিৰ জৰিয়তে এই আঁচনিৰ জৰিয়তে আমি এক সুন্দৰ জীৱন যাপন গঢ়ি লৈ যথেষ্ট সহায় লাভ কৰিছোঁ এই ক্ষেত্ৰত আমাৰ ব্যক্তি আৰু পৰিয়ালৰ বাবে ই এক অপৰিহাৰ্য বুলি জানিব পাৰিছোঁ সাধাৰণতে দেখা যায় যে কিছুমান ব্যক্তিয়ে কিছুমান কেতিয়াবা বেমাৰ হওঁতে তেওঁলোকে দেখাবলৈ ভয় কৰে বা সংকোচ কৰে এই ক্ষেত্ৰত এই বীমা আঁচনিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিবাৰ বাবে পাৰোঁ বা যিকোনো বেমাৰ হোৱাৰপৰা আমি ৰক্ষাাব পাবোঁ বা তেওঁলোকে হস্পিটেলত বা চিকিৎসালত চিকিৎসাৰ চিকিৎসকৰসেৱা লাভ কৰিব পাৰে আৰু এই আঁচনিৰ জৰিয়তে আমি নানা ধৰণৰ সুবিধাসমূহ গ্ৰহণ কৰিব পাৰোঁ তাৰোপৰি যিকোনো ব্যক্তিক আমি সুবিধা পালন কৰিব পাৰোঁ বা এই আঁচনিৰ জৰিয়তে আমি নিজকে সবল কৰি তুলিব পাৰোঁ তাৰোপৰি আমি বিভিন্ন ধৰণৰ এই আঁচনিৰ জৰিয়তে আমি নানা ধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ স্বাস্থ্য বীমা মানে হৈছে আমাৰ এক আঁচনি যি আমাৰ জীৱন স্বাস্থ্যটো ৰক্ষা কৰি ৰাখে বা এই আঁচনিৰ জৰিয়তে আমি এই স্বাস্থ্য বেমাৰ মানে হৈছে এক আঁচনি এই আঁচনিৰ জৰিয়তে আমি নিজকে সজাগ সচেতনতা গঢ়ি তুলিব লাগিব আৰু এই আঁচনিয়ে আমাক নানা ধৰণৰ সুবিধা প্ৰদান কৰিছে স্বাস্থ্য বীমা আঁচনিয়ে আমাক প্ৰত্যেকজন ব্যক্তিক বা এটা পৰিয়ালত এক যথেষ্টখিনি সহায় সুবিধা আগবঢ়াইছে এই স্বাস্থ্য বীমা আঁচনিয়ে এই ক্ষেত্ৰত ব্যক্তি আৰু পৰিয়ালৰ বাবে স্বাস্থ্য বীমা আঁচনি এক অপৰিহাৰ্য